ৰাসায়নিক কীটনাশক দ্ৰব্যবিলাক আচলতে মাটি ধ্বংস কৰিছে বুলি ক'ব লাগিব কিয়নো আচলতে এইবিলাক ব্যৱহাৰ নকৰাতো বেছি ভাল মানে ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰাতকৈ আমাৰ প্ৰাকৃতিকভাৱে আচলতে কৰিব লাগে জৈৱিক জৈৱিকভাৱে কৰিলে সেই ভাল হয় খেতি বাতি বা বা যিয়ে নহওক শাক পাচলি খেতি আজিকালি দেখা যায় যে ৰাসায়নিক মানে কীটনাশক ব্যৱহাৰ কৰে তাৰ ফলত আমাৰ মানুহৰ কাৰণে এইবিলাক ভাল নহয় আচলতে মানুহৰ দেহৰ স্বাস্থ্যৰ অপকাৰ কৰে সেইবিলাক খোৱাৰ ফলত আৰু এইবোৰ ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰি যিবিলাক শস্য উৎপাদন কৰে ধৰি লওক শাক পাচলিৰ কথাই কওঁ আমাৰ সাধাৰণতে শাক পাচলিয়ে বেছ ঘৰত বেছি ব্যৱহাৰ হৈ থাকে ঘৰবিলাকত শাক পাচলিবিলাক কেতিয়াবা দেখা যায় যে আনি থোৱাৰ মানে পিচদিনাই শাক পাচলিখিনি গেলি যায় বেয়া হৈ যায় আচলতে এইটো ছিঙাৰ পিছতে এদিনমান থোৱাৰ পাছতে ঘৰত দেখা যায় যে এইটো মানে বজাৰৰ পৰা আমি কিনিলেও যিহেতু কীটনাশক ব্যৱহাৰ কৰে সেয়েহে সেই পাচলিবিলাক মানে গেলি গেলি থাকে থৈ দিব নোৱাৰি দিন নাযায় আচলতে আৰু এইবিলাক ব্যৱহাৰ কৰাতকৈ জৈৱিকভাৱে জৈৱিক সাৰ প্ৰস্তুত কৰি যদি খেতিবোৰ কৰে আমাৰ খেতিয়কসকলে তেতিয়াহ'লে সকলো ফালে ভাল হয় মানে মানুহৰ স্বাস্থ্যৰ মানে বাবেও হানিকাৰক নহয় স্বাস্থ্য ভালে থাকে আৰু এইবোৰ কীটনাশক ব্যৱহাৰ কৰা বস্তু যদি খাই মানুহৰ স্বাস্থ্যৰ অপকাৰ হয় পেটৰ বেমাৰ হয় হ'ব পাৰে হয় সেইবিলাক আৰু গতিকে মানে বহুতে ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰি আচলতে কৰে আৰু সেই পাচলিবিলাক বজাৰত মেলি দিয়ে এইবোৰৰ পৰা বহুত সমাজৰ অপকাৰ হয় মানুহৰ অপকাৰ হয় এই তাৰ সেইবিলাক বাদ দি আচলতে জৈৱিক পদ্ধতিৰে কৰিব লাগে আৰু আজিকালি বহুত জৈৱিক পদ্ধতিত হেৰি পৰিৱৰ্তন আহিছে আচলতে জৈৱিকভাৱে কৰিবলৈ লৈছে বহুতে আৰু সেইটোৱে আৰু বিকল্প বুলি ক'লে জৈৱিক পদ্ধতিৰে কৰাটোৱে ঠিক আছে বুলি মই ভাবোঁ মানুহৰ সমাজৰো মানে অপকাৰ তেতিয়া নহয় মানে আৰু সেইয়াই